আপোনালোকৰ দোকানৰ পৰা মই এখন ফেন কিনি আনিছিলোঁ ফেনখন মোৰ প্ৰথম অৱস্থাত ভালেই লাগিছিল দেখি মেলি ভাল লাগিছিল দোকানত থাকোঁতে আপুনিও মোক যিখিনি কথা ক'লে ফেনখন ভাল ভাল কোম্পানীৰ হয় আপুনি লৈ যাওক লৈ গৈ ঘৰত চলাওকগে ভাল লাগিব আপুনি লৈ যাওক বুলি ক'লে মই সেই অনুপাতে আপুনি কোৱামতে মই ঘৰলৈ আনিলোঁ আনি পেলাই ঘৰত যেতিয়া লগালোঁ লগোৱা পিছত প্ৰথম দুই তিনিদিনমান ভালেই চলিলে তাৰপাছত লাহে লাহে ফেনখন দেখিলোঁ এবাৰ চলে এবাৰ বন্ধ হয় তাৰপিছত মই এজন মেকানিকো মাতি আনিলোঁ আনি পেলাই তেওঁ ভালকৈ চালে চাই চিতি আকৌ ফেনখন লগালে লগাই পেলাই হাৱাটোও কম নাহে ভাল কৰা পিছত তাৰপিছত মনটো বেয়া লাগিছে আপুনি যে এনেকুৱা যে মোৰ লগত কৰিব নালাগিছিল নহয় কাৰণ মই আপোনাক ইমান দামটোও বহুত কৈছে যিমানটো দাম কৈছে সিমানমতে আনিলোঁ গ্ৰাহক হিচাপে মই আপুনি মোক দিলে দিয়াৰ পিছতো মই এতিয়া সুখী হ'ব পৰা নাই ইমানখিনি টকা পইচাও দিও আপুনি এইটো গ্ৰাহকৰ লগত কৰিব নেলাগে কাৰণ বেয়া বস্তু এটা ভাল বুলি কৈ যে এজন গ্ৰাহকক দিয়ে গ্ৰাহকজনে আপুনি কোৱা মতে ভাল বুলি আনিব কিন্তু আপুনি যিটো ক'ব সেইমতে আনি ঘৰত যেতিয়া ব্যৱহাৰ কৰে ব্যৱহাৰ কৰা চাৰি পাঁচদিন বা খুব বেছি দহ দিনমান চলাই যদি ভাল নেপায় তেতিয়া মানুহজনৰ মনটো বেয়া লাগিব তেওঁৰ নিজৰ যিটো প্ৰাপ্য আছিল সেই প্ৰাপ্যটোও গ'ল আৰু সেই ফেনখনৰ উপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰিলোঁ সেইটো কাৰণে মানুহক আপুনি যাতে এনেকুৱা বস্তু ফেন আৰু বিভিন্ন ধৰণৰ যদি বেলেগ ইলেক্ট্ৰিকেল সামগ্ৰী দিয়ে দিওঁতে সদায় কথাটো কওঁতে ভালকৈ ক'ব আৰু ভাল বস্তু দোকানত ৰাখিব যাতে আপোনৰ দোকানখনৰ পৰা আনিব পাৰি আৰু আপোনাৰ দোকানৰ পৰা মই ফেনখন আনি মই সুখী হোৱা নাই কাৰণ মই মই পাঁচদিন দহদিন ব্যৱহাৰ কৰাঁতে ফেনখন এনেকুৱা অৱস্থা হ'ল ঘৰত লগালোঁ এডোখৰতে লাহে লাহে লাহে লাহে প্ৰথমতে স্পীড চলিলে তাৰছত লাহে লাহে লাহে লাহে তাৰ কইলটো জ্বলি গ'ল তাৰপিছত বন্ধ হৈ যায় মেকানিক মাতিও ঠিক কৰিব নোৱাৰিলোঁ তেনেকৈয়েতো মোৰ ফেনখন থাকি গ'ল আৰু মই আকৌ এখন ফেন কিনিব পৰা মোৰ সমৰ্থও নাই আপুনি যাতে এটা কথাই কওঁ কোনবা গ্ৰাহক যদি আপোনাৰ দোকানলৈ যায় আপুনি তেতিয়া এনকুৱা বেয়া বস্তু যাতে আপোনাৰ দোকানলৈ যোৱা গ্ৰাহকজনক নিদিয়ে কাৰণ সেই গ্ৰাহক বেয়া বস্তু দিলে সেই গ্ৰাহকজন সেই আপোনাৰ দোকানখনলৈ নেযায় কাৰণ আজি মোক দিছে কাইলৈতো মই সেই আপোনাৰ ওচৰলৈ কেতিয়াও নেযাওঁ সেই ফেনখন আনিবলৈ সেইটো কাৰণে আপোনাক এটাই কথা কওঁ আপুনি ফেন যাক দিয়ে ভাল কোম্পানী ভাল বস্তু দিব যাতে আপোনাৰ দোকানলৈ সেই গ্ৰাহকজন দুবাৰ যায়